অঁ বৰুৱানী কেনেকুৱা খবৰ

অঁ অঁ মোকো কৰিলে সেয়ে ভাবিছোঁ যাম বুলি তুমি যাবা নে নাই অঁ আমি দুটা একেলগে যাম দেই আৰু তুমি কি পিন্ধিবা ৰে শাৰী পিন্ধিবা ন মেখেলা

অ' সেইটাতা এটা ডাঙৰ কথা না গিফ্টটো কি দিম চাই লওঁ নহ'লে দুইজনী দুইজনী মিলিয়ে এটা ভাল কিবা এটা দি দিম সেইটোৱে ভাল হ'ব নেকি অঁ অঁ অঁ দুইজনীয়ে মিলি এটা ভাল কিবা এটা দি দিম দেই ঠিক অঁ অঁ অঁ তেনেকুৱা টাইপৰে কিবা এটা দি দিম অঁ মোৰ খবৰ একদম ভাল ঠিক আছে তেনেহ'লে সেইদিনাই আমাৰ আৰু লগ হ'ব আৰু খোৱা বোৱা হৈ গ'ল তোমাৰ হ'লনে ঠিক আছে ঠিক আছে